হেল্ল' অঁ জাহ্ণৱী অঁ কি কৰিছ অঁ ময়ো এনেই আছিলোঁ বাৰু হেৰি এই মেমেযে কালি কথা এটা কৈছিলে অঁ কেলেই এই আমাক যে মানে এঠাইলৈ নিয়া কথা কৈছিলে অঁ আমি মানে হেৰি ভাবিছিলোঁ আৰু মানে কি কয় প্লেনেটেৰিয়ামলৈ গ'লে ভাল হ'ব নি বাৰু অঁ মানে চা অঁ মানে চাবলগীয়াও বহুত কিবা কিবি আছে আমি চাবও পাৰিম বা লিখিও আনিব পাৰিম অঁ মানে অঁ মেমে সুধিছিলে বাৰু মই তেতিয়া কাইলৈ কৈ দিম বাৰু অঁ ঠিক আছে হ'ব পাৰোঁ আমি কাইলৈ পাতি ল'ম আৰু ভাড়া এনেই ভাড়াটো গম পাৱ নহয় অঁ ভাড়াটো এনেই তোৰ হেৰি দুশ টকাকৈ পৰিব অহা যোৱা অঁ আৰু খোৱা বোৱাখিনি নিজৰ হ'ব অঁ অঁ সেইখিনিয়ে আৰু মানে তেতিয়া আমি কাইলৈ পাতি ল'ম দে ঠিক আছে বাৰু